মই ৰুক্মিনীয়ে কৈছিলোঁ এইটো এড্ৰিনাত লাগিছেনে অঁ বাইদেউ আপোনাৰ ওচৰত কটনৰ কূৰ্তি হ'ব নেকি অঁ কিমান দামৰ হ'ব অঁ বেছিয়ে ক'লে আপুনি কম নহ'ব নিকি মোক দুশ তিনিশৰ মাজত লাগিছিলে অঁ হ'লেও বহুত দাম হৈছে আৰু অকণ কমাব তিনিশ তিনিশ আঢ়ৈশ মাজত হ'লে পাৰিলোহেঁতেন অঁ কিন্তু বেলেগৰ দোকানতটো নাযাওঁ ন' আপোনাৰ দোকানৰ পৰাই লওঁ পাৰিব দিয়ক অকণমান কমাব আপোনাৰতো মই ৰেগুলাৰ কাষ্টমাৰ হয় ন' আৰু বেলেগৰ পৰাতো ক'তো কাপোৰ নলঁৱেই আপোনাৰ পৰাই লওঁ

হ'লেও বেছি হৈছে কাৰণ আৰু কাপোৰ ল'ম ন' অঁ টপ চপ ল'ব আছিলে আৰু বেড ক'ভাৰ গোটেইখিনি মিলাই লৈ অকণমান কম চম কৰিব অঁ সৰু হ'লেও হ'ব অঁ কটনৰটোৱে লাগে

কটনৰটো কিমান হ'ব ঠিক আছে ঠিক আছে দিয়ক মই আপোনালোকৰ দোকানত যাম এপাক অঁ অঁ অঁ ঠিক আছে